হেল্ল' অঁ দাদা আপোনালোকৰ এইখন মোবাইল শ্বপিং ওৱান প্লাছ মোৱাইল শ্বপিংৰ দোকানখন হয়নে অঁ দাদা মই আপোনালোকক ফোন কৰিছিলোঁ মানে মোবাইল এটাৰ কাৰণে হয় নাই আপোনালোকৰ নতুন ওৱান প্লাছৰ ভাল কিবা মডেল এনেকুৱা আহিছেনে আচ্ছা আচ্ছা আচ্ছা হয় হয় আপুনি প্ৰাইছটো এতিয়া ক'ব পাৰিব নেকি বাৰু জানে নেকি আচ্ছা

কোনটো এইবাৰ কোনটো ল'লে বেছি ভাল হ'ব কেমেৰা কোৱালিটী কোনটোত বেছি ভাল হ'ব বাৰু

গতিকে আপোনাৰ হেৰিটো ভাল হ'বনে বাকী ফেচিলিটীখিনি ঠিকে ভাল আছেনে

কেমেৰা কেমেৰা কোৱালিটী থিকে আছে ন অ'কে

আচ্ছা ঠিক আছে দিয়ক ঠিক আছে দিয়ক মই কালিলৈ মৰ্ণিং গৈ আছো তেন্তে হা